অঁ কচোন এই এনেইহে আছোঁ তই কি কৰিছ কি কথা অ' অঁ অঁ অঁ ভাল হ'ব আমি দেখাও নাইকীয়া তেনেকৈ যাবলৈ পালে ভাল লাগিব অঁ অঁ তাকে ভাল লাগিব অঁ কাইলৈ স্কুল খোলাই যিহেতু কাইলৈ আমি পাতিম এই বিষয়ে অঁ

অঁ দুশ টকা অঁ ভালেই বেয়া নহয় অঁ ঠিক আছে দে